ভ্ৰমণত যাওঁতে ট্ৰেভেলিং ট্ৰেভেলিঙত যাওঁতে আমাৰ যিখিনি প্ৰয়োজনীয় বস্তুখিনিটো লগত নিবৈ লাগিব ধৰি লওক আমাৰ যিটো নিত্য প্ৰয়োজনীয় বস্তু আমাৰ ব্ৰাছৰপৰা কলগেটৰ কলগেটৰপৰা আদি কৰি নিজৰ কাপোৰ কানি আৰু লগত আমাৰ নিজৰ পানী বটল ফাষ্ট এড যিটো যিখিনি বস্তু দৰকাৰী আমাক ডেটল হওক বেণ্ডেজ হওক যিখিনি প্ৰাথমিক যিখিনি চিকিৎসাৰ বস্তুখিনি লগত থাকিব লাগে গেছৰ প্ৰব্লেম থকা বা যিকোনো প্ৰেছাৰ ডায়বেটিছ যিকোনো যাৰ যি থাকে আৰু সেই বস্তুখিনি নিজৰ প্ৰয়োজনীয় বস্তুখিনি ফাষ্ট প্ৰীফাৰেঞ্চ তাৰপিছত আৰু নিজৰ যিটো হবি আৰু কিতাপ পঢ়ি ভাল লাগিলে আপুনি নিজৰ ভাল উপন্যাস এখন লৈ যাওক লগত পেপাৰ অলপ কিনি লওক ট্ৰেন জাৰ্ণিত পেপাৰ কিনক মেগাজিন কিনক আৰু নিজৰ ভাল লগা কিতাপ লৈ যাওক কাৰণ পঢ়িবলৈ সময় মানুহে নাই বুলি কয় বা মানুহৰ অজস্ৰ সময় থাকে কিন্তু মানুহে ইষ্টাডি নকৰে মানে অজস্ৰ সময় মানুহে এনেই নষ্ট কৰে সময় নাই বুলি কয় মানে কিতাপ পঢ়িবলৈ সময় লাগে মানুহক পেপাৰ পঢ়িবলৈ আজিকালি মানুহে পেপাৰ নপঢ়ে কিতাপ নপঢ়ে ছপা মাধ্যমৰ বস্তুবোৰৰ প্ৰতি মানুহৰ অনিহা হৈছে ইণ্টাৰনেট মবাইলত কাৰণ আজি যিটো কিতাপখনৰপৰা বা পেপাৰখনৰপৰা যিটো আমেজ পাব যিটো অনুভূতি পাব যিটো সুখ পাব সেইটো ছপা মাধ্যমৰপৰা যিটো সুখ অনুভুতি পাব মানুহে জ্ঞান পাব সেইটো ইণ্টাৰনেট বা মবাইলে ফেচবুকে দিব বুলি মই কেতিয়াও নাভাবোঁ কাৰণ ই এটা সম্পূৰ্ন মিছা এটা ভ্ৰম ফেচবুক বা হেৰি আৰু কোনোবাই ভাল ক্ষেত্ৰত ব্যৱহাৰ কৰিছে এইটো ভাল হ'ব কিন্তু মেক্সিমাম হাণডেড পাৰ্চেণ্টৰ ভিতৰত ছেভে এইট্টি পাৰ্চেণ্ট মানুহে আজি চচিয়েল মেডিয়া ইণ্টাৰনেটতো বেয়া কামতে ব্যৱহাৰ কৰে মই যিটো জানো মানে মো যিটো ইষ্টাডি দেখিছোঁ যে চচিয়েল মেডিয়া বা ইণ্টানেট আনক ট্ৰল কৰিবৰ কাণে ট্ৰল মানে কি ট্ৰল হৈছে আনক হিংসা কৰা মানে চিম্পল ভাষাত ক'বলৈ গ'লে হিংসা কৰা মানুহক ক্ৰিটিছাইজ কৰা মানুহক অপমান কৰা মানুহক দুখ দিয়া অন্তৰত আঘাত দিয়া এইবিলাক ট্ৰল কৰে মানুহক এইবিলাকে আৰু ৰিলছ বনাব কিবা কৰিব এইবিলাক মানে এটা মানে বেহুৰা কাৰবাৰ কৰি থাকে গতিকে মই ভাবোঁ যে ভ্ৰমণত গ'লে সেই ফেচবুক ইণ্টাৰনেটে ৱাক এইটো কি কয় কাণত সেইডাল লগাই লৈ সেইবিলাক কৰি থকাতকৈ ভাল উপন্যাস এখন ভাল কিতাপ এখন পঢ়ি যোৱাটো বেছি ভাল মানে জীৱনৰ কাৰণে তাৰপৰা যিটো ভিটামিন পাব তাৰপৰা যিটো মানুহৰ মনৰ শক্তি পাব আৰু মই ভাবো তাতকৈ আৰু ডাঙৰ শক্তি একো নাই পৃথিৱীত জ্ঞানতকৈ মানুহৰ কিতাপ পঢ়াৰ এটা এখন কিতাপে মানুহক যিটো দিব পৃথিৱীৰ বেলেগ বস্তুৱে তাক দিব নোৱাৰে মই কিতাপ পেপাৰ মেগাজিন এইবিলাকক গুৰুত্ব দিওঁ আৰু সাধাৰণতে এইখিনি বস্তুৱে লগত লৈ ধন্যবাদ